আচলতে মই আগতে যোগাসনত যিমান টাইম দিব পাৰিছিলোঁ ন ৰাতিপুৱাৰ শোৱাৰপৰা সোনকালে উঠি যোগাসন কৰোঁ আসন চাসন কৰোঁ যিমান সময় দিব পাৰিছিলোঁ আজিকালি সেইটো সময় দিব নোৱাৰোঁ কাৰণ পঢ়াৰ কিছুমান বোজা বাঢ়ি গৈছে মোক একচুৱেলি মানুহৰ যিমানেই বয়স হৈ আহে ন যিমান এটা এটা ষ্টেজৰপৰা এটা ষ্টেজলৈ আগবাঢ়ে ন তেতিয়াই মানে বহুতো সময়বিলাক কমি যায় আৰু মানে বোজাবিলাক বাঢ়ি যায় আচলতে আৰু যোগাসন পদ্মাসন হৈছে এনেকুৱা এটা বস্তু যিটো আমাৰ যিটোৰ বাবে আমাক একচুৱেলি টাইম লাগে সেইটো একচুৱেলি আমাৰ বাবে বোজা নহয় টাইম লাগে সেই টাইমটো তাক আমি দিব নোৱাৰোঁ সহজে আৰু সেইটো বাবেই আমাৰ বহুটো মানুহ আজিও কিছুমান বেমাৰ আজাৰত পৰি থাকে আচলতে কাৰণ নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে ন গতিকে মোৰ সেই তেনেকুৱাই হৈ হৈ পৰিছে মানে আগৰ যিমান টাইমত মই যোগাসন চোগাসন কৰিছিলোঁ আজিকালি তেনেকে কৰিবপৰা নাই বিকশিতটো হ'বপৰা নাই তেনেকৈ কিন্তু তথাপিও দিনটোত অলপ টাইম যেতিয়া টাইম পাওঁ একচুয়েলি মৰ্ণিং টাইমতে যিমানকণ সময় পাৰোঁ যোগাসন কৰোঁ আগতে যিবোৰ যোগাসন মই কৰিবপৰা নাছিলোঁ ভালকৈ মানে কমপ্লিটলী পৰা নাছিলোঁ আজিকালি মানে এতিয়াটো লাহে লাহে সিবোৰ ষ্টেপ বাই ষ্টেপ ঠিক হৈ গ'ল কাৰণ কিছুমান যোগাসন আছে প্ৰণায়ম আছে যিবিলাক আমি কমপ্লিটলী কৰিব নোৱাৰোঁ কিছুমান ভুলকৈ কৰোঁ বা ভুল যোগাসনৰ ফলতে আমাৰ কিছুমান বেমৰা আজাৰ বাঢ়ি যোৱাৰ চান্স থাকে ন গতিকে তাক আমি কাৰেক্ট কৰিব নোৱাৰোঁ গতিকে আজিকালি কিন্তু যিমানেই কৰিব সদায় লাহে লাহে কৰি আহিব সিমানে সেইবোৰ কাৰেক্টচনবোৰ হৈ আহে ন গতিকে মোৰো তেনেকুৱা হৈ আহিলে মই আজিকালি যিবিলাক কৰোঁ ন চ'ব ভালে কৰোঁ পাৰফেক্ট কৰোঁ কিন্তু সময় দিবপৰা নাই আচলতে